সাংস্কৃতিক বিনিময় আৰু যোগাযোগত অসমীয়া ভাষাৰ গোটেই ভাৰতৰ যদি কথা ক'ব যাওঁ তেতিয়াহ'লে বিশেষ ভূমিকা নাই অসমীয়া ভাষাটো খুবেই ৰিজন স্পেচিফিক ভাষা আনকি অসমীয়া অঞ্চলত থকা বহুতো মানে বিভিন্ন ভাষী লোকসকলেও মানে অসমীয়া ক'ব টান পাই কিন্তু অসমীয়াত কমিউনিকেত কৰে কিন্তু এইটো ইয়াতেই সীমিত আৰু ইয়াৰ বাহিৰত অসমীয়াৰ আৰু কোনো ধৰণৰ ভূমিকা আছে বুলি মই নাভাবোঁ যদি ভূমিকা আছে তেনেহ'লে হিন্দী ভাষাৰ আছে এয়া আৰু ইংৰাজী ভাষাৰ আছে ভূমিকা আমি যদি ছাউথ ইণ্ডিয়াৰফালে যাওঁ ইংৰাজী নৰ্থ ইণ্ডিয়াৰফালে গ'লে হিন্দী কিন্তু অসমীয়াৰ কোনো ধৰণৰ ভূমিকা আছে বুলি মই নাভাবোঁ